নমস্কাৰ অসমীয়া স্বকীয় ভাষা আগতেও আছিল এতিয়াও আছে প্ৰথম অৱস্থাত বিভিন্ন জাতি প্ৰজাতিয়ে এই অসমলৈ আগমনৰ লগে লগে তেখেতলোকৰ নিজস্ব এটা ভাষা সংমিশ্ৰণ লগ লগাই অসমীয়া ভাষা গঢ়ি উঠিছিল প্ৰথম অৱস্থাত প্ৰথম প্ৰথম যেতিয়া ইংৰাজসকলে এটি ভাৰতৰ ভাৰতত কোম্পানী শাসন চলাইছিলে সেই সময়তো ইংৰাজসকলৰ সকলো প্ৰভাৱ অসমীয়া ভাষাত পৰিছে আৰু এটা সময়ত গৈ বঙালীসকলৰ কূটনীতিৰ ফলত অসমীয়া ভাষাটো প্ৰায় মৃতপ্ৰায় হৈছিলে শেষত যেনিবা অসমীয়া বিভিন্ন শিক্ষাবিদ বা বৌদ্ধিকগত কি শিক্ষিত লোকসকলে অসমীয়া যে এটা নিজস্ব জাতি আছিলে অসমীয়া যিটো নিজৰ ভাষা আছিলে এই কথাখিনিৰ ওপৰত বহুত লিখা মেলা কৰি অসমীয়া ভাষাটো আকৌ প্ৰতিষ্ঠা কৰিছিলে বঙালীৰ কৱলৰ পৰা নিজৰ যে এটা নিজস্ব সুকীয়া ভাষা আছিলে এই ভাষাটো প্ৰতিষ্ঠা কৰি থৈ গৈছে